মই ছোৱালী ক্লাছ নাইনত থাকোঁতেই বিয়া হৈছিলোঁ তাৰ পাছত তাৰ আগতো বাৰু বনোৱা মেলা তেনেকৈ কৰা নাছিলোঁ মোক ক্লাছ নাইনত থাকোঁতেই মোক বিয়া দিলে বিয়া দিওঁতে তাতো ভাত পানীৰ পৰা গোটেইখিনি কামখিনিও কৰিব লাগে বনাব মেলিবও লাগে তেতিয়া মাহঁতেও শিকাই পঠাইছিলে এনেকৈ বনাবি তেনেকৈ বনাবি আৰু মাংসকণ বনাওতে আদা নহৰু পিঁয়াজৰ পৰা গোটেইখিনি এইখিনি পিচি মেলি পেলাই আলু মাংস দি মচলা দি বনাওঁ চবেই শাহু শহুেও কয় ধুনীয়াই হৈছে সেই তেনেকেই কয় মোক আৰু চবেই কয় ধুনীয়া বনাইছা দেই বোৱাৰী সেই তেনেকৈ বুলিও কয় মোক